বৰ্তমান সময়ত অসমীয়া টেলিভিশ্যন ৰেঙনি চেনেলত প্ৰচাৰ হোৱা গুণগুণ নামৰ ধাৰাবাহিকখনৰ ছিৰিয়েলখন মোৰ আটাইতকৈ প্ৰিয় এই ছিৰিয়েলখন এই কাৰণেই প্ৰিয় যে তাত এখন দুখীয়া ঘৰৰ কাহিনী আৰু আনখন মধ্যমিত্ত ঘৰৰ কাহিনী প্ৰকাশ পাইছে দুখীয়া ঘৰখন ছোৱালীজনীৰ নাম হৈছে গুণগুণ দেউতাক নথকা পৰা মাকে পাচলি বিকি কৰি ছোৱালীজনী পঢ়া শুনাৰ লগতে ঘৰখনো চলাইছিল তাতে আকৌ চুবুৰীয়াৰ কিছুমান মানুহে হিংসা আৰু অন্যায় কৰি বদনামি কৰিব খোজে গুণগুণ পঢ়া শুনাত খুবেই ভাল আছিল গতিকে তাই এই কষ্টৰ ফলত সফল হৈ এগৰাকী ওপৰৰ প্ৰশাসনীয় বিষয়া হ'ল আনহাতে আনখন ঘৰ ল'ৰা হ'ল অধিয়ত আৰু তাৰ ভনীয়েক মইনা সিহঁতে নিজৰ ঘৰখনৰ লগতে গুণগুণহঁতকো বহুতো ক্ষেত্ৰত সহায় কৰিছে এনেদৰে এদিন অধিৰত ইহঁতৰ ঘৰ ইহঁতৰ ঘৰখনো ভাল দিশলৈ আহিল এই ছিৰিয়েলখনত ছিৰিয়েলখন মূল কাহিনীটো হ'ল দুখীয়া হ'লেও হাৰ মানিব নালাগে ভাল ল'ৰা পঢ়া শুনা কৰি ভাল কাম কৰি সফল হ'ব পাৰি সেয়েহে মোৰ এই ছিৰিয়েলখন প্ৰিয়